মোক এটা লেপটপৰ খুবেই প্ৰয়োজন হৈ আছিলে যোৱা মাহত মোৰ লেপটপটো বেয়া হৈছিলে তাৰ পাছত মই ফ্লিপকাৰ্টত লেপটপ এটা দেখিলোঁ লেপটপটো দেখি ভালেই লাগিলে তাত টেন পাৰচেণ্ট ডিস্কাউণ্টো আছিলে লোৱা মানে লেপটপটো প্ৰায় সাতাইছ হাজাৰ পৰিলেগৈ লেপটপটো এনেই ফ্লিপক্লাৰ্টৰ পৰা অৰ্ডাৰ কৰা বস্তুবোৰ আহিবৰ বাবে সময় সাত দিনৰ সময় লয় কিন্তু মই লেপটপটো চাৰিদিনৰ ভিতৰতে পাইছিলোঁ অতি কম সময়তে তাৰপিছত ৰিটাৰ্ন পলিচিৰ প্ৰায়বোৰ বস্তুৱে কম দিয়া থাকে কিন্তু মই লেপটপটোৰ ক্ষেত্ৰত এ এমাহৰ সময় পাইছিলোঁ লগতে দুবছৰৰ ৱাৰেণ্টিও আছিলে লেপটপটো ব্যৱহাৰ কৰি মই খুবেই ভাল পাইছোঁ ইয়াৰ স্পীকাৰো ভাল কেমেৰা কোৱালিটিও ভাল নেটৱৰ্কো স্পীড লগতে এইটো মই ষ্টাডিৰ কাৰণে লৈছিলোঁ কিন্তু গেমৰ কাৰণেও লেপটপটো ভাল দেখা গৈছে গেম খেলিবৰ কাৰণেও লেপটপটো বহুত ভাল লগতে এই লেপটপটো এদিন চাৰ্জ দিলে এবাৰ চাৰ্জ দিলে লেপটপটো প্ৰায় দুদিনমান চলা চলে চলে কোনোবাই যদি লেপটপ ল'ব বিচাৰে তেতিয়াহ'লে মই এই লেপটপটো ল'বৰ কাৰণে অনুৰোধ জনাম লেপটপটো ব্যৱহাৰ কৰি মই খুবেই ভাল পাইছোঁ